অঁ খুৰী কওক অঁ দোকানতে দোকানতে আছোঁ কওক বাৰু অঁ কিমান কেজি

কেজি আপোনাৰ আঢ়ৈশ

অঁ হ'ব বাৰু এইটো পাছত মিলাই দিম বাৰু মই কেইটা বজাত লাগিব আপোনাক

মই মানে হ'ব বাৰু মই দছটা বজাত মানে মোৰ এজেগাত দিয়া কথা আছে সেইকাৰণে অলপ টাইম লাগিব চাৰে এঘাৰটামানত দিলেও হ'ব পাঁচ কেজিত আঢ়ৈশকৈ আপোনাৰ বাৰশ পঞ্চাছ টকা হয় অঁ অঁ হ'ব বাৰু হ'ব হ'ব অঁ মই কাইলৈ কুকুৰা ফাৰ্ম আছে অঁ এই ঘৰতে

মোৰ এক কেজি আছে ডেৰকেজীয়া ডেৰকেজীয়াই বেছি আছে আৰু এককেজীয়া মানে হেৰি ভৰোৱা বেছিদিন নাই হোৱা মানে অঁ ঠিক আছে দিয়ক